অঁ যোৱা মাহত মই ফ্লিপকাৰ্টৰ পৰা এডাল ছামছুং হে'ডফোন অৰ্ডাৰ কৰিছিলোঁ অৰ্ডাৰটো কৰিছিলোঁ কিন্তু হে'ডফোনডাল বহুত ডিফেকটিভ বহুত ধৰণৰ মানে প্ৰ'ব্লেম পাইছোঁ মই সমস্যাত সমস্যা পাইছোঁ হে'ডফোনডাল যিহেতু হে'ডফোনডালৰ যিটো পিন বুলি কয় পিন পিনটো ম'বাইলত ভালকৈ নোসোমায় আৰু যিটো মানে সোঁ চাইডৰ যিটো আপোনাৰ স্পীকাৰ বুলি কয় স্পীকাৰটো ভালকৈ নুশুনে মানে চাগে কোৱালিটি ভাল নিদিলে বা ভাল নহয় চাগে কোৱালিটি ছেমছুঙৰ সেইটোৱে এনে মই বিশেষকৈ মানে ভাল নাপালোঁ প্ৰ'ডাক্টটো মই যিটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ মই প্ৰ'ডাক্টটো ভাল কোৱালিটি আহিব লাগিছিলে কিন্তু ইমানকৈ ভাল নাপালোঁ কিন্তু ফোন কৰিবলৈ অসুবিধা হয় কথা পাতিবলৈ অসুবিধা হয় যিহেতু মই কথা পাতিবৰ কাৰণে হেডফোনডাল বা গান শুনিবৰ কাৰণে হেডফোনডাল অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা তেনেকৈ মানে মোৰ ভাল নলগা হ'ল কিবা ছেমছুঙৰ হে'ডফোনডাল কিবা মানে এক কাণে নুশুনে এক কাণে শুনে মানে যিহেতু হেডফোনডাল দুয়োখন কাণতে লগাই থাকিলে শুনি থাকিবলৈ ভাল লাগে মানে সেইটোৱে

খুব লাগি লাগি যায় মানে মাত মাতটো মানে যিহেতু যিজন মানে যিজনক ফোন কৰোঁ শ্ৰোতাজনে মানে তেনেকৈ নুশুনে মানে হে'ডফোনডাল তাৰমানে বিশেষকৈ মই বহুত অসুবিধা পাইছোঁ হে'ডফোনডাল ছেমছুঙৰ যিটো হে'ডফোন আছিলে